শৈশৱততো বহুতেই খেল খেলিছিলোঁ তাৰ ভিতৰত মানে এতিয়া শৈশৱত ইমান আজিকালি ল'ৰা ছোৱালীবোৰে বোৰে ইমানবিলাক বাৰু নেখেলে যেনে আমি খেলিছিলোঁ বেতুগুটি খেলিছিলোঁ সেইটো লুকাই থ'ব লাগে বালাৰ মানে বালিৰ মাজত লুকাই থওঁ আমি বা সেনেকুৱাই আৰু সেনেকৈ লুকাই লুকাই থওঁ যোনটো বিচাৰিব লাগে লুকা ভাকু খেলিছিলোঁ আমি বহুত খেলিছিলোঁ লুকা ভাকু তাৰপিছত লাচগুটি খেলিছিলোঁ আৰু ক্ৰিকেট খেলিছিলোঁ মই বহুত ক্ৰিকেট খেলিছিলোঁ আমাৰ লগৰ বহুতখিনি আছিলে যাৰ লগত আমি বহুত ক্ৰিকেট খেলিছিলোঁ তাৰপিছত আৰু তেনেকে মাৰ্বল খেলিছিলোঁ মই ভাইটি বা আমি ফ্ৰেণ্ড আমাৰ লগৰ ওচৰে পাঁজৰে যিখিনি আছে আমি মাৰ্বল খেলিছিলোঁ ধাৰ কৰিছিলোঁ ধাপাইছিলোঁও বহুত সেইটো বহুত ভাল লগা আৰু ঘটনা এটা মানে এইবিলাক আৰু সৰু সৰু আমি এনেকুৱা এনেকুৱা কিবা কিবি খেল খেলিছিলোঁ আৰু